হয় ডক্তৰ বিপাঞ্চি দাস শইকীয়াই চেম্বাৰৰ পৰাই কৈ আছোঁ ময়ে ডক্তৰ দিপাঞ্চি দাস শইকীয়া বাৰু অঁ অঁ আপোনাৰ কনৰ্চানটো ক'ব অঁ আপুনি আপুনি বাৰু অলপ দিনৰ আগতে কিবা গধুৰ বস্তু দাঙিছিল নেকি অলপ আন কনচিয়াছ হৈ নহ'বা আপুনি বহুত বহু কি কৰিছিলে আপুনি অঁ বেছি চিন্তা কৰিব নালাগে আপোনাৰ সেইটো খুব জেনেৰেল এইটো খুব জেনেৰেল কনৰ্চান হয় জেনেৰেলি মানুহৰ সেইটো হয়েই বেছিভাগ মানুহে গধুৰ বস্তু ডাঙে যেতিয়া বৰ্তমান সময়ত আপুনি এটা কাম কৰিব মোৰ ওচৰলৈ দেখাবলৈ অহাৰ আগতে আপুনি প্ৰিক'চন কিছুমান লওক আপুনি টাইটকৈ এখন কথ মানে ধৰি লওক কটনৰ কাপোৰেৰে আপোনাৰ কঁকালটো বান্ধি ৰাখক বেণ্ড নহ'ব আৰু পৰাপক্ষত হট ৱাটাৰ বেগ দি অলপ সেক লৈ থাকক আৰু পৰাপক্ষত আপুনি এইটো সময়ত অলপমান চিকেনজাতীয় বস্তুৰে মছলা কমাইদি পেলাই চুপজাতীয় বস্তু খাওক অকণমান গাটো গৰম কৰি ৰাখক আৰু ৰতিপুৱা সময়ত আপুনি অকণমান কল্ড বাথ লওক যিটোৱে আপোনালোকক আপোনাক সুবিধা দিব আহ কল্ড ব্লাথ কল্ড বাথত কি হয় একচুৱেলি আপোনাৰ মাচ্লেইবিলাক মাচ্লছখিনি ৰিলেস্কচেচন লাভ কৰে আৰু যেতিয়া আপুনি হট ৱাটাৰ বেগ দি সেক দিব তেতিয়া মাচল্চখিনি আপোনাৰ চিকিয়'ৰ হয় গতিকে দুটা বেলেগে বেলেগ বেলেগ কণ্ডিচন সেইকাৰণে প্ৰথমতে আপুনি যদি দিনৰ ভাগত হট ৱাটাৰ বেগেৰে আপুনি দুপৰীয়া সময়ত হট ৱাটাৰ বেগ দি যদি সেক লয় তেন্তে ৰাতিপুৱা সময়ত যেতিয়া গা ধুব তেতিয়া আপুনি কল্ড ৱাটাৰ ইউজ কৰিব কল্ড বাথ ল'ব ইট ইজ এ ভেৰি বেনিফিচিয়েল পাৰিলে আপুনি পেইন কিলাৰ নাখাব সচৰাচৰ এভইড কৰিব যদি আপোনাৰ বেলেগ হেল্থ কণ্ডিচন আছে হাঁ হাঁ বুধবাৰে আহিব অঁ অঁ হয় হয়